এক লাখ বিয়াল্লিছ হাজাৰ সাতশ বত্ৰিছ পাঁচ লাখ তিনি হাজাৰ ছয়শ তেষষ্ঠি চাৰি লাখ বাষষ্ঠি হাজাৰ তিনিশ দুই সাত লাখ পঞ্চাছ হাজাৰ পাঁচশ পঞ্চাছ তিনি হাজ তিনি লাখ পঁষষ্ঠি হাজাৰ পাঁচশ ছয়ত্ৰিছ পাঁচ লাখ পাঁচ হাজাৰ পাঁচশ পঞ্চাছ ছয় হাজাৰ ছয়শ সাত লাখ সাতসত্তৰ হাজাৰ তিনি লাখ পাঁচশ দুই এহেজাৰ এশ পাঁচ হাজাৰ পাঁচশ দুই লাখ তিনি হাজাৰ চাৰিশ